পশুপালনৰ লগতে মিলাই আমি বিভিন্ন ধৰণৰ ব্যৱসায় কৰি মানুহে টকা পইচা উপাৰ্জন কৰি জীয়াই আছে ছাগলী ফাৰ্ম খুলিও মানুহে বহুতো উপাৰ্জন কৰিব পাৰে নহ'লে বইলাৰ ফাৰ্ম খুলিও টকা পইচা উপাৰ্জন কৰে নিজৰ ঘৰতে ফিচাৰী খান্দি মাছ মাছৰ ব্যৱসায় কৰিব পাৰে গাহৰি গাহৰি বেছিকৈ পুহি ব্যৱসায় চলাব পাৰে মাইকী গাহৰি পাঁচ ছজনীমান পোৱালি উলিয়াইও বহুতো লাভৱান হয় মাছ মাংস গাখীৰ কণীৰ উপৰিও জীৱ জন্তুবোৰ গৰুৰ গোবৰ বিক্ৰী কৰিও বহুত টকা উপাৰ্জন কৰিব পাৰোঁ